মোৰ প্ৰিয় ঋতু হৈছে শৰত শৰত মই বহুত ভাল পাওঁ কাৰণ শৰতত শৰত ঋতুত শেৱালি ফুল ফুলে আৰু শেৱালি ফুলৰ সুবাস মই বহুত ভাল পাওঁ আৰু দ্বিতীয়টো হৈছে শৰত কালতেই আমাৰ মা গোঁসানীৰ আগমন ঘটে মা দুৰ্গাৰ আগমন ঘটে মা দু মা দুৰ্গাক আমি আশীষ লওঁ মা দুৰ্গাৰ পৰা সেইকাৰণে শৰত ঋতুটো মোৰ বহুতেই প্ৰিয়